মোৰ প্ৰিয় কিতাপ বুলি ক'বলৈ হ'লে মই লক্ষ্মীনাথ বেজবৰুৱাৰ কিতাপ তেখেতৰ ৰচনাৱলীসমূহ মই বৰ ভাল পাওঁ তে সেইবোৰ মই ইয়াতে স্থানীয়ভাৱে পোৱা কিতাপৰ দোকানৰ পৰা সংগ্ৰহ কৰিছোঁ আৰু তাৰপিছতে ৰীতা চৌধুৰীৰ উপন্যাসবোৰ পঢ়ি মোৰ ভাল লাগে মই সেয়াও সংগ্ৰহ কৰিছোঁ তদুপৰি মই যিহেতুকে সংস্কৃতৰ ছাত্ৰী গতিকে সংস্কৃত বিষয়ক যিবিলাক গ্ৰন্থ যেনে পুৰাণসমূহ বা বিভিন্ন পুৰাণ অগ্নিপুৰাণ কওক গড়ুৰ পুৰাণ কওঁক এই পুৰাণসমূহ তাৰোপৰি সংস্কৃত সাহিত্য বিষয়ক বিভিন্ন গ্ৰন্থবোৰ বুলি ক'বলগীয়া হৈছে বিভিন্ন গ্ৰন্থ কালিদাস কালিদাস ভাস ইত্যাদি কিতাপবোৰ মই অনলাইনযোগে মই এইবিলাক ক্ৰয় কৰিছোঁ